অঁ হেল্ল' অঁ হেৰি বিৰাজ অঁ অঁ অ তুমি ঘৰতে আছা অঁ বাকী ভাল ন খবৰ খাতি ঠিকে আছে আমিতো সমাজৰ মানে কিছুমান অলপ মানে প্ৰগতিশীল কথা চিন্তা কৰিব লগা হৈছে বৰ্তমান সময়ত মানে আমাৰ যিটো যুৱশক্তি যাতে অপচয় নহয় বা মিছগাইডেড নহয় সেইটোৰ ওপৰত এটা চিন্তা চৰ্চা চলি আছে আমি ভাবিছোঁ মাটিয়াত এটা ইউথ ক্লাব ইউথ ক্লাব এটা গঠন কৰাৰ কথা আমি ভাবি আছোঁ অঁ এই ক্ষেত্ৰত তোমালোকে ভাবিব পাৰা আৰু এনেই ইউথ ক্লাবটোৰ মানে কেইটামান দিশ প্ৰয়োজনীয়তা আছে বিশেষকৈ আমাৰ যিখিনি যুৱক অলপ মানে কৰ্মমুখী হৈ আছে বা বিভিন্ন ট্ৰেইনিং লোৱাৰ কাৰণে তেওঁলোকৰ ধৰক মানে কিছুমান কৰ্মশালা যোগেৰে কিছুমান কাম শিকিব পাৰে আৰু আত্মসংস্থাপনৰ কিছুমান দিশ আমি উলিয়াব পাৰোঁ আৰু যাতে এটা কৰ্ম সংস্কৃতিৰ জাগৰণ হয় সময়ৰ অপচয় নহয় আৰু লগতে আমাৰ যিটো উশৃংখল যুৱ মানসিকতাই সমাজক অলপ বিপথে পৰিচালিত কৰে বা এটা বেয়া নেতিবাচক এটা প্ৰভাৱ পৰে সেইটোৰ পৰা যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে কিছুমান সাংস্কৃতিক কৰ্মশালা আৰু সাহিত্য চৰ্চা এই দিশবিলাক মানে আলোচনা কৰাৰ কাৰণে আমাক এটা অতি সুন্দৰ আৰু ভাল মানে এটা যুৱ লাগে লাগে অঁ অঁ নাই এইটো হেৰি কৰোঁ আমি অহা দেওবাৰলৈ বহি যাওঁ অঁ তুমি কেইগৰাকীমান আমাৰ লগৰ মানে বন্ধু বান্ধৱক কৈ দিয়া যিসকল আৰু কলেজীয়া ষ্টুডেণ্ট হ'লে ভাল হয় আৰু আৰু মই কিছুমান চিনিয়ৰ যিসকল আছে তেওঁলোকৰ লগতো আলোচনা কৰোঁ অলপ উপদেষ্ঠা হিচাপে বা অভিজ্ঞতা থকা মান ব্যক্তি কিছুমানক লগত লৈ আমি যদি এইটো কৰিব পাৰোঁ নিশ্চয় এটা অঞ্চলটোত ভাল এটা কাম হ'ব

হয় হয়

অঁ সেইটো হ'লে আমি তেনেহ'লে অহা দেওবাৰে অ আবেলি তিনি বজাত আমি আমাৰ হাই স্কুল প্ৰাংগনত লগ হ'ম বুলি আশা থাকিল আৰু এইটো আমি এখন মানে পত্ৰ আকাৰে বাকীখিনিক মানে মাতি দিলে সকলোৱে একগোট হৈ এটা মত বিনিময় কৰিলে আৰু এখন যুৱ সংঘ এটা মানে বা ইউথ ক্লাব এটা তৈয়াৰ কৰিব পাৰিলে বহুত ভাল হ'ব ঠিক আছে ধন্যবাদ